আপুনি মাধুৰ্য ডেকাৰ মাক নেকি মই সি স্কুলত মেটছৰ টিচাৰ তাৰ মেটচৰ বহি দিছে গটেইকিটা ছাবজেক্টতে যে বেয়া হৈছে পৰীক্ষা

বহিটো চাবচোন অ' বহুত কম নম্বৰ পাইছে গোটেইকিটা ছাবজেক্টতে

অলপ গুৰুত্ব দিব অ' অ' মেটছত মেটছত মেটছত বহুতে কম পাইছে অ' অ' অ' দিয়ক সুধিব